হেল্লো উবেৰ কাষ্টমাৰ কেয়াৰ মই আপোনালোকৰ পৰা এখন গাড়ী বুক কৰিছিলোঁ গুৱাহাটী গণেশগুৰিৰ পৰা কামাখ্যালৈ যাবৰ কাৰণে গাড়ীখনৰ চিটসমূহ খুব সুবিধাজনক নাছিল আৰু ৰাস্তাতে গাড়ীখনৰ চকা এটাও ফুটি থাকিল সেইহে আপোনালোকে কথাখিনি দৃষ্টিগোচৰ কৰিলোঁ